নতুনকৈ হাঁহ কুকুৰাৰ ফাৰ্ম এখন খুলিবলৈ আমি বহুতখিনি সমস্যাৰ সন্মুখীন হওঁ কাৰণ আমাৰ বহুত অৰ্থৰ প্ৰয়োজন হয় প্ৰথমতে আমি ঘৰ বনাবলৈ ঘৰটোৰ মেৰামত বনাবৰ কাৰণে যথেষ্টখিনি টকা পইচা প্ৰয়োজন হয় প্ৰথমতে ঘৰটো বনাব লাগে ঘৰটো অকণমান ওখ ঠাইত হ'ব লাগে আৰু যাতে কুকুৰা হাঁহবিলাকে বেমাৰ আজাৰ নহয় ৰ'দ ঘাই হ'ব লাগে ৰ'দ যাতে পৰি থাকে তেওঁলোকে থকা ঘৰটোত ৰ'দ পৰিলে যিকোনো বেমাৰ বীজাণুবিলাক নাশ হয় তেতিয়া ধৰি লওক আমি পোৱালিবোৰৰ কাৰণে সিমান এটা সমস্যাৰ সন্মুখীন হ'ব নালাগে ৰ'দ পৰি থকা জেগা সকলোৰে কাৰণে ভাল ঘৰতো আমি তেনেকুৱা জেগাত বাছনি কৰি ল'ব লাগে যাতে সদায় ৰ'দ পৰি থাকে আৰু গঁৰালটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে তেনেধৰণৰ জেগাত ওখ জেগাত আমি বাছনি কৰি ল'ব লাগে যাতে তাত পানী জমা নহয় আৰু কুকুৰাবিলাকৰ কাৰণে পানী জমা হৈ থকা ঠাই খুবেই বেয়া তেওঁলোকে জমা হৈ থকা পানী খালে কুকুৰাৰ বেমাৰ হয় সেইটো কাৰণতে আমি ঔষধ ঠাই ল'ব লাগে তাৰপিছতে গঁৰালটো বনোৱাৰ পিছতে আমাৰ তেনেকুৱা এডখৰ ঠাই ওখ ঠাই বাছনি কৰি ল'ব লাগে তেনেকুৱা ঠাইত গঁৰাল বনাব লাগে তাৰপিছতে আমি ধৰি লওক পোৱালি আনিব লাগে পোৱালি অনাৰ পিছত তেওঁলোকৰ খোৱা বোৱাত আমি যথেষ্টখিনি সাৱধান হ'ব লাগে তেওঁলোকক পৰিষ্কাৰকৈ খাবলৈ দিব লাগে খাবলৈ দিয়া বাচন বৰ্তনবিলাক আনিবলগীয়া হয় কিনি সেইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ তেওঁলোকক দিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাকে দিব লাগে আৰু সৰু হৈ থাকিলে তেওঁলোকক পানীটো অকণমান পৰিষ্কাৰ পানী গৰম কৰি ঠাণ্ডা কৰি পিনে নোতলালেও ধৰি লওক বীজাণু নাশ হোৱাকৈ গৰম কৰি পিনে তেওঁলোকক আকৌ ঠাণ্ডা কৰি তেওঁলোকক খাবলৈ দিব লাগে যাতে তেওঁলোকে পানীটোৰ পৰা কোনো বেমাৰ নাহে গতিকেলৈ পানীখিনি বীজাণু নাশ কৰি দিব লাগে আৰু তেওঁলোকৰ পানী খোৱা বা দানা খোৱা তেনেকুৱা সামগ্ৰীবিলাক আমি যাতে তেওঁলোকৰ মল মূত্ৰ পৰি থাকিব নালাগে সেইখিনি চাব লাগে সেইখিনি চাফ চিকুণ কৰি দিব লাগে আৰু গঁৰালটো আমি বনালোঁ আমাৰ এতিয়া বনৰীয়া কিছুমান জীৱ জন্তুৱে পোৱালিবিলাক আক্ৰমণ কৰি কৰিবহি পাৰে সেইখিনি ফালেও আমি মন কৰিব লাগে যাতে গঁৰালটোৰ ভিতৰত সাপ বা ৰাতি তেনেধৰণে চিকাৰৰ কাৰণে আহাৰৰ কাৰণে অহা শিয়াল হেপা বা অন্য তেনেকুৱা মাংস ভুজি জীৱ জন্তু আছে তেওঁলোক আহিব নোৱাৰাকৈ আমি তেওঁলোকৰ বাউণ্ডেৰীটো অকণমান গঁৰালটো কাষে কাষে অকণমান ভালকৈ বান্ধি দিব লাগে যাতে সাপ সোমাব নোৱাৰে সাপ সোমাব নোৱাৰাকৈ সৰু সৰুকৈ আমি জালনা হিচাপে দি যাতে হাৱা বতাহ পাই থাকে গঁৰালতে ভিতৰত থকা কুকুৰা হাঁহবিলাকে সেইখিনিলে লক্ষ্য কৰিব লাগে নহ'লে কিছুমান ৰাতিতেই হাঁহ কুকুৰা সাপে নষ্ট কৰি থৈ গুচি যায় সেইখিনিলে আমি চকু দিব লাগে সেইখিনি প্ৰথমতে আমি পাম এখন ফুলিবলৈ ল'লে মানে সেইখিনি সমস্যাৰ সন্মুখীন হ'ব লাগে তাত ধৰি লওক তেওঁলোকক খাদ্য দিয়া বা খাদ্য খাবলৈ কিনি অনা সেইখিনিতে অকণমান সমস্যাৰ সন্মুখীন হওঁ কাৰণ আমাৰ টকা পইচা প্ৰয়োজন হয় সেইখিনি কৰিলে কৰি লোৱাৰ পিছত আৰু আমাৰ সিমানখিনি সমস্যা নাই বুলি ভাবোঁ তাৰপিছত আৰু আমাৰ হাঁহ কুকুৰাখিনি আমি ধৰি লওক যত্নকে সিহঁতক প্ৰতিপালন কৰিব লাগে আৰু তেওঁলোক লাহে লাহে ডাঙৰ হৈ আহিব হাঁহো তেনেধৰণে পালন কৰিবলৈ হ'লে মানে হাঁহৰ গঁৰালটো তেনেকৈ ওখ হ'ব লাগে আৰু ৰ'দ ঘাই হ'ব লাগে তেওঁলোকৰ পানীৰ প্ৰয়োজন হয় হাঁহক যথেষ্ট তেওঁলোকৰ পুখুৰী বা নদী ওচৰত থাকিলে হাঁহে সোনকালে ডাঙৰ হয় পানীত চৰিবলৈ পালে মানে আৰু পোৱালিবোৰ আনি অকণমান সাৱধানতা ল'ব লগা হয় হাঁহ পোৱালিবোৰ বেমাৰ যথেষ্ট হয় সেইকাৰণে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে ডক্টৰৰ পৰামৰ্শ লওঁতেও আমাৰ অৰ্থ ব্যয় হয় আৰু তাৰ উপৰিও অকল ডক্তৰ পৰামৰ্শই নহয় আমি যিসকল মানুহে তেওঁলোকক পালন কৰোঁ তেওঁলোকো যথেষ্টখিনি চকু কাণ দি থাকিব লাগে যাতে তেওঁলোকৰ কিবা চাহী ধৰিলে মানে আমি ধৰি লওক তাত কিবা মেডিচিন দিয়া বা তেওঁলোকে লেঙৰা হ'লে মানে মাকে গচকি দিয়ে বা পোৱালিবোৰ দুখ পায় জাকত থাকিলে তেনেকৈ সেইখিনি আমি চকু কাণ দিব লাগে আৰু নহ'লে আমাৰ লোকচান হোৱাত ভয় থাকে বা পোৱালিবোৰ মৰাত ভয় থাকে সেইখিনিতে আমি অকমান সাৱধান হ'ব লাগে পোৱালিবোৰ লাহেকৈ ডাঙৰ হৈ অহাৰ পিছত আমি সৰু দৰে ইমান চকু কাণ নিদিলেও হয় তেওঁলোকে যেতিয়া নিজেই খাদ্য খাব পৰা হয় নিজেই জনা হয় সকলো প্ৰথম অৱস্থাতে কিনি আনোতে পোৱালিবোৰ তেনে সৰু হৈ থাকে সেইটো কাৰণতে সেইখিনি সময়ত অকণমান বেছি চকু কাণ দিব লাগে হাঁহ কুকুৰা পালন কৰিবলৈ হ'লে যথেষ্টখিনি সময় হাঁহ কুকুৰাৰ লগত দিব লাগিব তেওঁলোকক চাবও লাগিব সময়মতে খাবলেও দিব লাগিব তেওঁলোকক গঁৰাল পাতি চাফা চিকুণ কৰি থাকিব লাগিব বীজাণুনাশক কিবাকিবি ঔষধ পাতি কাষত ছটিয়াব লাগিব যেনেধৰণে ব্লিচিং পাউডাৰ যাতে বীজাণুটো আহিব নোৱাৰে বা আমাৰ গাঁৱলীয়া নিমপাতৰ পানী তেনেধৰণে এইবিলাক খুন্দি মেলি কাষত ছিটিয়াই থাকিলে মানে তেওঁলোকে বীজাণৰ পৰা মুক্ত হৈ থাকিব আৰু তেওঁলোকক পৰিষ্কাৰকৈ ৰখাটো আটাইতকৈ মেইন কথা যিমানেই আপোনালোকে গঁৰালটো ভালকৈ সাৰি পুচি চাফাকৈ অকণমান ৰ'দ পৰা হ'লে মানে ধৰি লওক ৰ'দৰ পোহৰটো অকণমান পায় তেতিয়া তেওঁলোকে সিমান বেজাৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে সেইখিনিৰ কাৰণে আৰু অকণমান চকু কাণ দিব লাগে যেতিয়া তেওঁলোকে ডাঙৰ হৈ আহে তেতিয়া সেইখিনি নিজে নিজেই তেওঁলোকে অকণমান পৰিৱৰ্তন হয় আৰু সিমান ভয় নাথাকে আৰু তেওঁলোকৰ লোকচান হোৱাত সেইখিনি কথাত সমস্যাৰ সন্মুখীন হোৱা হয় হ'বলগীয়া হয় কাৰণ আমাৰ যথেষ্ট টকা পইচা খৰচৰ কথা থাকে আমি যদি আনি প্ৰথমতে যদি তেওঁলোকৰ যতন নলওঁ বা সজাগ নহওঁ তেওঁলোকৰ বেমাৰ আজাৰখিনিৰ কাৰণে যদি সজাগ নহওঁ তেওঁলোকক খোৱা বোৱাটোত যদি আওকাণ কৰোঁ সময়মতে যদি তেওঁলোকক খাবলে নিদিওঁ তেতিয়া হয়তো ফাৰ্মখন আমাৰ আগবাঢ়ি যোৱাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হওঁ যেনেকৈ তেওঁলোকক সময়মতে যদি আমি খাবলৈ দিওঁ তেওঁলোকক যদি চাফ চিকুণকৈ ৰাখোঁ তেওঁলোকে ডাঙৰ হ'বলৈ সুবিধা হ'ব সময়মতে খাবলৈ পালে মানে ডাঙৰ হ'ব আৰু ডক্টৰৰ মেডিচিনবিলাকো তেওঁলোকক দিব লাগিব সময়ে সময়ে সেইবিলাক ডক্তৰৰ পৰামৰ্শ ল'লে তেওঁলোকে সকলো বুজাই মেলি দিয়ে কোন সময়ত কি ঔষধ দিব লাগিব তেওঁলোকক কিমান দিনৰ মূৰে মূৰে ঔষধ দিব লাগিব সেইখিনি কথা সকলোৱে জানি ল'লে ভাল তেতিয়া সিমান সমস্যাৰ সন্মুখীন হ'ব নালাগে তেওঁলোকৰ পৰামৰ্শমতে কামবোৰ কৰি গ'লে সময়মতে তেওঁলোকক খোৱা বোৱা যতন ল'লে বা চাফ চিকুণতা এটা কৰি থাকিলে সেইখিনি সকলোৱে কৰিলে ভাল হয় তেতিয়া সিমান সমস্যা নাথাকে কাৰণ আমি হৈছো দুখীয়া শ্ৰেণী মানুহ আমি এখন ফাৰ্ম খুলিবলৈ যোৱা মানে বহুতখিনি চিন্তা কৰিবলগীয়া হয় এখন ফাৰ্ম একদম প্ৰথমৰ পৰা আমি যেতিয়া সফল ব্যক্তি হ'ব পাৰোঁ সিমানখিনিলৈকে বহুতখিনি ধৈৰ্য ধৰিবলগীয়া হয় সেই ধৈৰ্যখিনিয়ে আমাৰ মেইন আৰু এই সমস্যাখিনি আমি কৰি সম্পূৰ্ণকৈ সমস্যাৰ সন্মুখীন নোহোৱাকৈ আগবাঢ়ি গ'লে আমাৰে সকলোৰে কাৰণে ভাল কাৰণ আমি যদি সেই সকলো ক্ষেত্ৰতে তেওঁলোকক চকু কাণ দিওঁ পোৱালিবিলাকক তেতিয়া সিমান সমস্যাৰ সন্মুখীন হ'ব নালাগে বুলি ভাবোঁ কাৰণ তেওঁলোকৰ তেতিয়া বেমাৰ আজাৰ পৰা মুক্ত হ'ব সময়মতে খাবলৈ পালে ডাঙৰো হৈ আহিব সময়মতে কণী দিব সময়মতে মাংস দিব গতিকেলৈ সেইখিনি পোৱালৈ অকণমান ধৈৰ্য ধৰিব লাগে সেইখিনি পালে তেতিয়া আৰু সিমানটা চিন্তা নাথাকে গতিকে আজিকালি এটা কণীৰ দামো বহুত হৈছে আৰু প্ৰতি কেজি মাংসৰ দামো বহুত হৈছে এটা হাঁহ বিকিবলৈ গ'লেও আমি পাঁচশৰ পৰা ছশ টকা উপাৰ্জন কৰিব পাৰোঁ গতিকেলৈ ঘৰৰ মহিলাগৰাকীয়ে যদি ঘৰতে থাকি ঘৰৰ বস্তুকেইটা চাই পিনে ইমানখিনি যদি উপাৰ্জন কৰিব পাৰে তেতিয়াহ'লে আমাৰ সিমান চিন্তা নাথাকে কাৰণ আমাৰ পুৰুষসকলেতো বাহিৰত কৰিবলৈ যায়েই আমি মহিলাসকলে যদি অকল ভাত শাকতে আৱদ্ধ হৈ নাথাকি এই হাঁহ পালন কুকুৰা পালন এইবোৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বহুতখিনি লাভ হয়

আৰু যথেষ্টখিনি সমস্যাৰ সন্মুখীন হওঁ এইখিনি কৰি যাব পৰা এটা উদ্যম মানুহৰ মনত থাকিব লাগে এইখিনি কৰি গ'লে মানে আমাৰো ভাল আৰু ঘৰখনলেও এটা উন্নতি বতৰা আহে হাঁহ কুকুৰা পালন কৰি মানুহে উপাৰ্জনৰ পথ এটা মুকলি হয় মোটামুটিকৈ ঘৰখন চলি থাকিব পৰা হয় হাঁহ কুকুৰাই ঘৰতে আমি ধৰি লওক এতিয়া ফাৰ্মৰ কণী নাখায় তেতিয়াহ'লে নিজৰ ঘৰতে পলা পালন পোষণ কৰা এটা কুকুৰাৰ কণী পাওঁ বা এটা অকণমান মাংস পাওঁ আৰু সেইখিনিয়ে আমাৰ সন্তানৰ কাৰণে পুষ্টিকৰ খাদ্য হিচাপে আমি গ্ৰহণ কৰোঁ এইখিনি কৰিবলৈ যাওঁতে আমাৰ অকণমান সমস্যা হয় আৰু সেইখিনি সমস্যা আমি সমস্যা বুলি নাভাবোঁ কাৰণ কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব আমি হাত সাৱতী বহি থাকিলেতো আমি একোকে নাপাম গতিকেলৈ নতুনকৈ ফাৰ্মখন খুলিবলৈ হ'লে সেইখিনি কথাত আগে কৈ অহা কথাখিনিত অকণমান মনোযোগ দিব লাগিব যাতে গঁৰালটো অকণমান ওখ ঠাইত হয় আৰু ৰ'দ ঘাই হয় ৰ'দ ঘাই হ'লে মানে বীজাণু হটকাই আহিব নোৱাৰে আৰু তাক পৰিষ্কাৰ পৰিচ্ছন্নতাও কৰি থাকিব লাগিব আৰু বাহিৰৰ ধৰি লওক হাঁহ হাঁহ কুকুৰা খাবলৈ অহা হেপা শিয়াল নেউল এইবিলাক আহিব নোৱাৰাকৈ সেইবিলাক আমি সুবিধা থাকিবলৈ দিব নালাগে সেইবিলাক আমি জেৰুৱা দি বা তাত কিবা ব্যৱস্থাৰে ধৰি লওক তেওঁলোক যাতে আহিব নোৱাৰে লাইটৰ ব্যৱস্থা দিব লাগে পোহৰ হৈ থাকিলে তেওঁলোক আহিবলৈ ভয় কৰিব আৰু পোৱালি অৱস্থাতটো এইটো লাইটৰ ব্যৱস্থাটো থাকিবই লাগে নহ'লে পোৱালিবিলাকৰ এতিয়া ঠাণ্ডা দিনত হ'লে বহুত ঠাণ্ডা হয় গতিকেলৈ আমি ব্ৰইলাৰ ফাৰ্ম এখন খুলিবলৈ গ'লেও লাইটৰ ব্যৱস্থাটো থাকিব লাগে তেনেধৰণে আমাৰ লোকেল হাঁহ কুকুৰাবোৰ পুহিবলৈ যাওঁতেও লাইটৰ ব্যৱস্থা থাকিব লাগে তেতিয়া ধৰি লওক তেওঁলোকৰো অসুবিধা হয় আৰু বাহিৰৰ হেপা শিয়াল এইবিলাকো আহি তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে এইখিনি কথা মন কৰিব লাগিব আৰু যিকোনো বেমাৰৰ বীজাণু যাতে তেওঁলোকক আক্ৰমণ কৰিব নালাগে এইখিনিলে চকু কাণ দিব লাগিব সেইখিনি যদি আমি সজাগতা হওঁ তেতিয়াহ'লে নিশ্চয় ফাৰ্মখনৰ পৰা আমি বিশেষ সমস্যাৰ সন্মুখীন হ'ব নালাগে সৰু সৰু সমস্যাবিলাক থাকিবই কেতিয়াবা দুই এটা পোৱালি দুখ কষ্ট পায় হয়তো মৰিবলেও থাকে সেইখিনি আমি চকু কাণ দিব লাগে আমাৰ এতিয়া গাঁৱলীয়া মানুহবিলাকে হাঁহ কুকুৰা পালন কৰিয়ে বহুতে বহুতৰ সমস্যা সমাধান এইভাগেই কৰি আছে ঘৰখনত এনেও ফাৰ্ম নকৰিলেও কুকুৰা গঁৰাল এটা বা হাঁহৰ গঁৰাল এটা দেখিবলৈ পোৱা যায় গাঁৱলীয়া মানুহৰ ঘৰত তেওঁলোকে যিখিনি ব্যৱস্থা কৰি ৰাখিছে গঁৰালটো সেইখিনিলেও অকণমান আমি চকু কাণ দিব লাগে তেওঁলোকে কেনেকুৱা জেগাত গঁৰালটো বনাইছে কি কৰিছে এ ধৰি লওক আমাৰ সেই ফাৰ্মখনো তেনেকুৱাই আমি কিমান কিমান সময়ত দানা পানী দিব লাগে কিমান সময়ত লাইটৰ পোহৰ তেওঁলোকক কিমান দিব লাগে ধৰি লওক সূৰ্য পোহৰ পৰা ঠাইত গঁৰালটো বনাব লাগে সেইখিনিয়ে আমি সজাগ সচেতনতা হ'ব লাগে আৰু সাপ সোমাব নোৱাৰাকৈ যিহেতু হাঁহ কুকুৰা গোন্ধ পালে বাহিৰৰ সাপ আহি পিনে কণী খাই দিয়ে বা হাঁহ কুকুৰা মাৰি পেলাই থৈ যায় গতিকেলৈ ডাঙৰ হোৱা হাঁহ কুকুৰা এটা তেনেকৈ পেলাই থৈ গ'লে আমাৰ যথেষ্টখিনি মনত দুখ লাগে বা ইমান দিনে আপতাল কৰি পিনে আমি তেনেধৰণে মৰিবলৈ দিব নোৱাৰোঁ বা এনে মাৰি বা খাই পেলাবলৈ দিব নোৱাৰোঁ সেইখিনিৰ কাৰণে আমি সজাগ সচেতন হ'ব লাগে ইমানখিনি আছিল